মই মোৰ বাইক লৈ যোৱা এটা দুঃসাহসীক ভ্ৰমণ হৈছে এবাৰ অৰুণাচল গৈছিলোঁ পাহাৰ পাহাৰত গৈ বহুতো ভাল লাগে সেইকাৰণে পাহাৰবোৰলৈ যাওঁ অকলে গৈছিলোঁ মই তাত গৈ পাহাৰৰ ওপৰেৰে বাইক চলাই গৈছিলোঁ হিমালয়ান বাইক লৈ গৈছিলোঁ আৰু বাইকখন চলাবলৈয়ো ভাল পাহাৰত আৰু মোৰ নিজৰ সাহসেৰে গৈছিলোঁ অকলে পাৰিম বুলি যাব আৰু মই তেনেকৈ এজন ইউটিউবত ব্লগ বনাওঁ আৰু সেইবাবে মই গৈছিলোঁ তাত কিছুমান দৃশ্য তোলাই মানুহক মনোৰঞ্জন দিবৰ বাবে আৰু মই বহুতবাৰ গৈছোঁ তালৈ কিন্তু প্ৰথম যাওঁতে বহুত সাহসেৰে গৈছিলোঁ অকলে গৈছিলোঁ আৰু গৈয়ো ভাল লাগিছিল তাত আৰু সেই ভ্ৰমণ মোৰ বাবে অতি জীৱনৰ এটা ভাল ভ্ৰমণ আছিল আৰু মই তাত গৈয়ে বহুত ভাল ভাল ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'সমূহ আপলোড কৰিছিলোঁ ইউটিউবত আৰু সেই ভিডিঅ'সমূহ ইউটিউবত আপলোড কৰোঁতে বহুতো লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব বহুতোৱে কৰিছে আৰু তেনেকৈ মই বহুতবাৰ গৈছোঁ বহুত জেগালৈ কিন্তু মই অতি সাহসেৰে গৈছিলোঁ অৰুণাচল পাহাৰলৈ আৰু তাত গৈ অকলে গৈছিলোঁ আৰু নিজৰ সাহসেৰে গৈছিলোঁ তাত গৈ বহুতো মনোৰঞ্জন কৰিলোঁ আৰু তাত গৈয়ে অৰুণাচলৰ পাহাৰৰ কিনাৰৰ নদীত অলপ গা চা ধুই মেলি

আহাৰ চাহাৰ খাই মই আকৌ ঘূৰি আহিলোঁ ঘূৰি আহোঁতে মোৰ এটা এক্সিডেণ্ট হৈছিলে আৰু সেই এক্সিডেণ্টটো বেছি ডাঙৰকৈ হোৱা নাছিলে অলপ সৰুকৈয়ে হৈছিলে কিন্তু হ'লেও দুখ অকণ মানে দুখ পাইছিলোঁ হ'লেও মই তথাপি ভাগি দিয়া নাছিলোঁ আকৌ বাইক উঠাই বাইকখনত অলপ ঘা লাগিছিল হ'লেও নিজেও সাহস নিজৰ সাহসেৰে গৈছিলোঁ বাবে আকৌ মই তাৰপৰা ঘূৰি আহিলোঁ আৰু সেই